বৰুৱাদা ক'ত আছে এই মোৰ কাৰেণ্টৰ আৰ্থিংটো লগাব লাগিছিলে নহয় পাৰিব নাই লগাব সেই কেনেকৈ লয় আপুনি আৰ্থিং লগালে দামটো কেনেকৈ লয় খৰচ কি লয় অ এই কি কি আনি থ'ব লাগিব মই বস্তু হয় আৰু

অ নিমখ কিমান লাগিব আচ্ছা আৰু আচ্ছা খুৰ্পি অ খুৰ্পি আছে বাৰু ওম ওম আজি পাৰিবনে আপুনি অ তেনেহ'লে ভালে হ'ব আপুনি কোনটো সময়ত পাৰে আহি পেনে ল লগাই থৈ যাবহি অ অ